অসমৰ প্ৰতিটো জনগোষ্ঠীৰ অৰ্থাৎ সাং সম্প্ৰদায়ৰ সাজ পাৰেই হওক বা গহনা গাঁঠৰিয়ে হওক প্ৰত্যেকটো সম্প্ৰদায়ৰে প্ৰতিটো জাতিৰে নিজস্ব ৰূপ আছে উজ্জ্বল ৰঙৰ দৃষ্টিনন্দন নক্সা ফুল আদি অসমৰ জনজাতিসকলৰ সাজ পাৰৰ উল্লেখযোগ্য বৈশিষ্ট্য অতি প্ৰাচীন কালৰে পৰা অসমত নানা জাতিৰ লোকে বাস কৰি আছে তাৰে কিছুমান জনজাতি হৈছে যেনে তিৱা দেউৰী মিচিং ৰাভা ফাকেয়াল দেউৰী টাই ফাকে আহোম চুতীয়া চাহ জনগোষ্ঠী হাজং সোনোৱাল কছাৰী বৰ্মন বড়ো আদি বহুতো জনজাতি লোক অসমত বাস কৰে অতি প্ৰাচীন কালৰে পৰা অসমত নানা জাতিৰ লোকে বাস কৰি আছে সেয়েহে অসমৰ বা আদিম বাসিন্দা আদিম বাসিন্দা কোন তাৰ সঠিক তথ্য বা বৈজ্ঞানিক প্ৰমাণো পোৱা নাযায় যিহেতু প্ৰতিটো প্ৰতিটো জনজাতিৰে পৰম্পৰাগত সাজ পাৰ অৰ্থাৎ নিজস্ব গহনা গাঁঠৰি নিজস্ব ৰূপ আছে তাৰে অসমীয়া জাতিৰ অতীজতে অসমৰ পুৰুষে চুৰীয়া পিন্ধিছিল সাজ পাৰসমূহৰ ভিতৰত অসমৰ অতীজতে পুৰুষসকলে চুৰীয়া পিন্ধিছিল এতিয়াও এতিয়াও কিন্তু বহুলোকে চুৰীয়া পিন্ধা দেখা যায় সেই চুৰীয়াযোৰ এতিয়াও বহু পুৰুষে পৰিধান কৰে পৰম্পৰাগত সাজ পাৰৰ ভিতৰত পুৰুষৰ যিখন চুৰীয়া সেইখন এতিয়াও পৰিধান কৰিবলৈ পোৱা দেখা যায় সেইদৰে অসমীয়া অভিজাত মহিলাৰ মহিলাৰ ক্ষেত্ৰত ঘাই সাজ পাৰ আছিল মহিলাসকলৰ ভিতৰত ঘাই সাজ পাৰ আছিল ৰিহা মেখেলা বা মেখেলা চাদৰ ৰিহা মেখেলা বা মেখেলা চাদৰ যদিও ৰিহা মেখেলা চাদৰকে অসমীয়া নাৰীৰ জাতীয় পোছাক হিচাপে গণ্য কৰা হয় অথাপিও ধাৰণা হয় অসমীয়া নাৰীৰ প্ৰাচীনতম সাজ শাৰীহে বিভিন্ন পৌৰাণিক ৰচনাত শাৰীৰ উল্লেখ থকাটো এই ক্ষেত্ৰত মন কৰিবলগীয়া বহুতে আনকি ৰিহাকো শাৰীৰ চোলা মোনা টাঙন বুলিব খোজে কিন্তু পৰৱৰ্তী কালত ৰিহা মেখেলা চাদৰ আৰু চাদৰহে অসমীয়া নাৰীৰ প্ৰধান সাজ পাৰ হিচাপে পৰিগণিত হয় ঠিক তেনেদৰে অসমীয়া লোকসকলৰ নিজৰ গহনা গাঁঠৰিও নিজস্ব ৰূপ আছে অসমীয়া সমাজত গহনা গাঁঠৰি পৰিধান কৰা প্ৰথা অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে পুৰণি কালৰ পৰা অসমীয়া সোণাৰীয়ে সোণ আৰু ৰূপৰ মিনা কৰা আৰু বাখৰ খটোৱা আটকধুনীয়া গহনা গঢ়িব জানিছিল আজিও সেইবিলাক অতি উচ্চ স্তৰৰ শিল্প বস্তু হিচাপে সৰ্বজন সমাদৃত এই গঠ এই গহনা গাঁঠৰিসমূহ যে কেৱল নাৰীৰ মাজতে সীমাবদ্ধ তেনে নহয় পুৰুষেও সমানে সেইবোৰ ব্যৱহাৰ কৰিছিল আহোম স্বৰ্গদেউসকলৰ দিনত কাণত আৰু ডিঙিত পুৰুষে গহনা পৰিধান কৰা উদাহৰণ পোৱা যায় কিন্তু পুৰুষ আৰু নাৰীৰ গহনাৰ মাজত অনেক পাৰ্থক্য পৰিলক্ষিত হয় পুৰুষৰ ডিঙিৰ গহনাৰ ভিতৰত মতা মণি বিৰি মগৰ দানা আৰু কাণৰ গহনাৰ ভিতৰত লোকাপাৰ আৰু কেৰু আছিল বিশেষ আৰু বহুলভাৱে প্ৰচলিত ইয়াৰ উপৰি পুৰুষে আঙুলি আঙুঠি হাতত গামখাৰু আৰু কাণত কুণ্ডল পৰিধান কৰাৰো উমান পোৱা যায় অসমীয়া সমাজত ব্যৱহৃত অসমীয়া অলংকাৰসমূহৰ এনেধৰণৰ পুৰুষে আঙুলিত নানা ধৰণৰ আঙুঠি ডিঙিত শিলিখামণি মতামণি লতামণি সামৰ্থ্য অনুযায়ী ঢোলবিৰি বেনা আৰু কাণত কড়ীয়া লোকাপাৰ আদি পৰিধান কৰিছিল নাৰীয়ে মূৰৰ সেওঁতাৰ পৰা আৰম্ভ কৰি কপাল কাণ নাক ডিঙি হাতৰ ঠাৰি আঙুলি বাহু কঁকাল আদিত এপদ দুপদ বা কেতিয়াবা কেবাপাটো অলংকাৰ পিন্ধিছিল শিৰত শিৰপতা কপালত কপালি আৰু চিটিপাতি খোপাত সোণৰ ৰূপৰ ফুল কাণত কেৰু থুৰীয়া জাংফাই লোকাপাৰ কাণফুল বনমালা ডিঙিত জোনবিৰি গেজেৰা বিৰি বেনা দুগদুগি গলপতা মাদলি সাতসৰী খোপামণি চিপাত চন্দ্ৰহাৰ সোণে পোৱালে বনকাই কৰা মণি মুঠিখাৰু আদি বহুতো ধৰণৰ বহুতো ধৰণৰ অলংকাৰ প্ৰচলন আছে তাৰে ভিতৰত হৈছে গামখাৰু কেৰু দুগদুগী আদি পুৰুষ মহিলা উভয়ে পিন্ধিব পাৰে কিন্তু বৰ্তমান গামখাৰু দুগদুগী এইসমূহ মহিলাইহে পৰিধান কৰা বেছিকৈ দেখা পোৱা যায় ঠিক তেনেদৰে অসমীয়া জাতিৰ লগতে অন্য অন্যান্য জাতিসমূহেও অন্যান্য জাতিসমূহেও নিজস্ব পৰম্পৰাগত সাজ পাৰো নিজস্ব ৰূপ আছে ঠিক তেনেদৰে আন এটা সম্প্ৰদায়ৰ কথা হৈছ ক সম্প্ৰদায়ৰ নাম হৈছে বড়ো বড়োসকলে অসমীয়া নাৰীৰ সাজ পাৰ বিশেষকৈ ৰিহা আৰু চাদৰ মেখেলা বড়োসকলৰে তেওঁলোকৰে অৱদান আছিল বড়োসকলৰ শিপিনীসকলে ৰিহা মেখেলা পাতলিত গছ লতা ফুল জীৱ জন্তু আৰু জ্যামিতিৰ ছবি আঁকি তেওঁলোকে বাচিব পাৰে বড়োসকলৰ শিপিনীসকলেও বৰ পাকৈত আছিল তেওঁলোকে এইবিলাক ফুল বাচি তাঁত ব'বলৈ পাৰে ঠিক তেনেদৰে আন এটা জনগোষ্ঠীৰ নাম হৈছে কোঁচ ৰাজবংশী কোঁচ ৰাজবংশীসকলে সকলেও তেওঁলোকে যঁতৰতে সূতা কাটি তাঁতত কাপোৰ তেওঁলোকে ব'ব পাৰে তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰী কৰা বস্তু অৰ্থাৎ সূতা যঁতৰ আদি বস্তুসমূহ নিজে তৈয়াৰ কৰি নিজে পিন্ধে আৰু পুৰুষসকলেও যেনেধৰণে আমাৰ অসমীয়া মানুহবিলাকে যেনেদৰে ধুতি গামোচা ব্যৱহাৰ কৰে ঠিক তেনেদৰে বড়ো কোচ ৰাজবংশীসকলেও সেইবোৰ বস্ত্ৰ পিন্ধে ঠিক তেনেদৰে আন এটা জনজাতি কথা হৈছে কাৰ্বি উৎসৱ সমাৰোহত কাৰ্বি ডেকাসকলে মূৰত পাগুৰি মাৰি তাত বজৰু আনি গোঁজি লৈ গাত বিভিন্ন ৰঙৰ ফটৈ চোলা পিন্ধি কঁকালত কোপিনী সদৃশ্য ৰিকঙৰ ওপৰত চাটৰ ওৱামাকক মেৰিয়াই ডিঙিত ৰূপৰ লেক জিনজিৰি আৰু হাতৰ আঙুলিত আৰনন পিন্ধি সু সজ্জিত হৈ লয় সু সজ্জিত হৈ লয় মিচিংসকলেও গণৰ গণ মেইবু গালোক গাপা গাৰে ৰিংবি গাচেং কপিং আদি পৰিধান কৰে আ অলংকাৰৰ ক্ষেত্ৰত ৰূপৰ আনচনমৰা গামখাৰু আঙঠি কেন্দুৰ তাতপৰ টকাদি আদি পিন্ধে ঠিক তেনেদৰে ডিমাচা ডিমাচা সম্প্ৰদায়ৰ লোকসকলে অসমীয়া মহিলাই পৰিধান কৰাৰ দৰে মেখেলা ৰিহা আৰু চাদৰৰ দৰে তেওঁলোকৰ নামত কয় ৰিগু আৰু ৰিফাইণ বা ৰিকাচাও পিন্ধে এওঁলোকোৰ সাজ পাৰত বিশেষকৈ ৰঙৰ ক্ষেত্ৰত সেউজীয়া আৰু নীলা ৰংটো তেওঁলোকে এই দুয়োটা ৰং বেছি পয়োভৰ আছে আৰু ডিমাচা মহিলাসকলে গহনা গাঁঠৰিৰ ক্ষেত্ৰত তেওঁলোকে ডিমাচা মহিলাসকলে বিশেষকৈ সোণ ৰূপ আৰু তাম সোণ ৰূপ তাম তেনেকুৱা ধৰণৰ নানবিধ ধাতুৰে নিৰ্মিত আ অলংকাৰ পিন্ধে ঠিক তেনেদৰে তিৱাসকলেও মেখেলা চাদৰ পিন্ধে খাজকাই টাংলা কাচং টানা চেলেং চাদৰ তিৱাসকলৰ বৰ আদৰৰ ঠিক তেনেদৰে দেউৰীসকলেও ঘৰত বোৱা চুৰিয়া আৰু গামোচা পিন্ধি লয় উৎসৱ আদিত চেলেঙো লয় তেনেকুৱা ধৰণৰ বহুতো বিভিন্ন জনজাতিৰ অসমীয়া জনজাতিৰ এইটো বাদ দি তেওঁলোকৰ প্ৰত্যেকৰে নিজস্ব সাজ পাৰ গহনা গাঁঠৰিৰ লগতে তেওঁলোকৰ নিজস্ব উৎসৱো বেলেগ বেলেগ অসমীয়াসকলৰ উৎসৱো বেলেগ বেলেগ আৰু লগতে অন্য জনজাতিসকলৰ উৎসৱ পাৰ্বণ বা সাজ পাৰ গহনা গাঁঠৰি সকলো ধৰণৰ ক্ষেত্ৰতে ই আন সম্প্ৰদায়তকৈ ভিন্ন হোৱা দেখা যায়